হাঁহ কুকুৰা পালন কৰোঁতে যথেষ্ট সময় লাগে আৰু হাঁহে বিভিন্ন ধৰণৰ হাঁহ আছে ঘৰচীয়াও হাঁহ থাকে কেম্বেল হাঁহ থাকে এনেধৰণে বিভিন্ন প্ৰকাৰৰ হাঁহ থাকে হাঁহ মতা হাঁহ মাইকী হাঁহ একেলগে দুয়ো লগতে হাঁহৰ কণীও পোৱা যায় আৰু হাঁহৰ কণীৰপৰা পোৱালি উলিয়াব পাৰি হাঁহৰ কিছুমান চীনাহাঁহ থাকে ৰাজহাঁহ থাকে এনেধৰণে বিভিন্ন ধৰণৰ হাঁহৰ পদ্ধতি আছে আৰু সেই হাঁহবিলাক কেনেধৰণে খাদ্যৰ প্ৰস্তুত তৈয়াৰ কৰি দিব লাগে পাতিহাঁহ হাঁহক ধান তুঁহ এনেধৰণে তৈয়াৰ কৰি সিহঁতক খোৱাৰ দানা দিব লাগে আৰু ডাঙৰ জাতৰ উন্নত জাত হাঁহ পুহিলে উন্নত ধৰণৰ পদ্ধতিৰে পোৱালি উলিয়ালে তাৰ প্ৰডাকশ্যনটো ভাল হয় আৰু সেই প্ৰডাকশ্যনৰ বিভিন্ন ধৰণৰ পোৱালি উলিয়াবৰ বাবে বিভিন্ন ধৰণৰ মানুহে যদি আনি পোহে তাত বহুতখিনি পোৱালিৰ উন্নত পদ্ধতিৰ প্ৰডাকশ্যন পোৱা যায় এনেকৈ এনেধৰণৰ উন্নত প্ৰডাকশ্যনে মানুহক বহুতো উন্নত পথেৰে আগুৱাই নিয়ে আৰু সেই হাঁহৰ কণী আনি ঘৰুৱা হাঁহৰ লগত পোৱালি উলিয়াবৰ বাবে উমনি দিব পাৰি উমনি দিলে তেনেধৰণে যেনেকৈ মেচিন বৈজ্ঞানিক পদ্ধতিৰে মেচিনত দিব পাৰে আৰু ঘৰুৱা পদ্ধতিৰে ঘৰত আমি ধুনীয়াকৈ সজা বহুৱাই উমনি দিওঁ আৰু তাৰপৰাও আমি কণীৰ পোৱালি উলিয়াওঁ সেই পোৱালীয়ে আমাৰ বিভিন্ন ধৰণৰ লালন পালন কৰি তাহাঁতক ডাঙৰ কৰিব লাগে আজিকালি ব্ৰইলাৰ দানা খুৱায়ো হাঁহ কুকুৰা ডাঙৰ কৰিব পাৰে আৰু সেই তেনেকৈ হাঁহক যেনেকৈ লালন পালন কৰোঁতে অলপ কষ্ট হয় তথাপিতো তাহাঁতৰপৰা প্ৰডাকশ্যনো উন্নত পদ্ধতিৰ হাঁহ কুকুৰা হ'লে উন্নতভাৱে পোৱা যায় এনেকৈ উন্নত উন্নত প্ৰডাকশ্যনে আমাৰ গৃহ গৃহস্থিত ঘৰৰ সকলে পোহপালন কৰিলে বহুতখিনি লাভালাভ পোৱা যায় আৰু তেনেকৈ এনেধৰণৰ বৈজ্ঞানিক পদ্ধতিৰে কাম কৰি বহুতখিনি হাঁহ কুকুৰাৰপৰা মানুহে অৰ্থ উপাৰ্জন কৰিব পাৰিছে এনেকৈ ঘৰুৱা হাঁহ কুকুৰা সিমান প্ৰতিপালন কৰিব নালাগে তাহাঁতক তিনিবাৰ খাবলৈ দিলেই সিহঁতে নিজে য'ত ত'ত চৰি পেট প্ৰৱৰ্তন কৰিব পাৰে আৰু বা ফাৰ্মত পোহাবিলাকক অলপ যত্ন ল'ব লাগে পুৱা গধূলি দিনত টাইমে টাইমে খোৱা বোৱা কৰিবলৈ সিহঁতক বিভিন্ন ধৰণৰ যা যোগাৰ কৰি দিব লাগে আৰু দেশী কুকুৰাবিলাকক সিমান যত্ন ল'ব নালাগে যেনেকৈ পাৰে তেনেকৈ পালন কৰিলেও সিহঁতি ডাঙৰ হৈ আহে আৰু নতুন নতুন পদ্ধতিৰো আজিকালি বিভিন্ন ধৰণৰ কুকুৰা হাঁহ ওলাইছে সকলোখিনি নতুন নতুন পদ্ধতিৰে যদি মানুহে অৱলম্বন কৰিব পাৰে গৃহ এখন গৃহত ধুনীয়াকৈ সেই পদ্ধতিৰে ঘৰখন ভালধৰণে প্ৰতিপালন কৰি বেজীয়ে বেজী দি নিজৰ ৰোগ ব্যাধিবিলাক দূৰ কৰি নতুন নতুন পদ্ধতিৰ দৰৱ জাতি খুৱাই তেহেঁতক বেমাৰৰপৰা আৰোগ্য কৰিব পাৰে যদি সেইখিনি যত্ন লয় গৃহস্থীঘৰে বহুতখিনি তেওঁলোকে ধন আৰ্জন কৰিব পাৰে আৰু তেনেকৈ ধন আৰ্জন কৰিবলৈ ধুনীয়াকৈ ঘৰটো বনাই সিহঁতৰ বৰষুণ নপৰাকৈ আৰামত ৰাখিলে কুকুৰাবিলাকে বেমাৰ আজাৰৰপৰা হাত সাৰিব পাৰে আৰু এনেকৈ বেমাৰ আজাৰৰপৰা হাত সাৰিবলৈ হ'লে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ ঠাণ্ডাদিন আহিলে ইহঁতক গৰমপানী বনাই খোৱাব লাগে আৰু তাহাঁতৰ অলপ চৰ্দিৰ নিচিনা হ'লে তেওঁলোকক গৰম পানীত এটি ঔষধ মিলাই খুৱায় সেই ৰোগ প্ৰতিকাৰ কৰিব পাৰে আৰু এই ৰোগৰপৰা সিহঁতি বহুত সেইকেইদিনত যত্ন লোৱাটো কৰ্তব্য আৰু এনেকৈ যত্ন লৈ থাকিলে সিহঁতক ভাল ফল পোৱা যাব আৰু এনেকৈ মানুহে হাঁহ কুকুৰাবিলাক পালন কৰি বিভিন্ন ধৰণৰ বিভিন্ন কামত উপলব্ধি কৰে আৰু দেশী হাঁহৰ বিকিবলৈ নিলে তাৰ অকণমান দামটো বেছি আৰু কিনা হাঁহবিলাকৰ দামটো অলপ কম কুকুৰাও তেনেকৈ ব্ৰইলাৰবিলাকৰ দাম বেলেগ ঘৰুৱা দেশী কুকুৰাৰবিলাকৰ দামো বেলেগ সেই দেশী কুকুৰাবিলাকৰ অলপ পৰিমাণে হ'লেও তাৰ খাদ্যবিলাকো বেলেগ সিহঁতি মেলি দিলেও বনৰীয়া ঔষধ খাই মেলি সেনেকৈয়ে জীৱন যাপন কৰে সেইটো কাৰণে সিহঁতৰ মাংসবিলাক টেষ্টি আৰু ঘৰুৱা হাঁহবিলাকৰো অলপ মাংসবিলাক টেষ্টি কাৰণ সেইকাৰণে তাৰ দামটো অলপ বেছি বিভিন্ন ধৰণৰ দামৰ লগত ঘৰুৱা হাঁহ কুকুৰাবিলাক নিমিলে আৰু বাহিৰা কুকুৰা হাঁহবিলাকৰ পদ্ধতি বেলেগ আৰু তেওঁলোকৰ আমাৰ ঘৰুৱাবিলাকৰ লগত নিমিলে কাৰণ কেলেই সিহঁতি চব বেজীৰ দ্বাৰায়ে ডাঙৰ দীঘল হয় আৰু বেজী দৰৱ ঔষধৰ ওপৰতেই নিৰ্ভৰ কৰে সেইটো কাৰণে আমাৰ দেশীবিলাকক আমি টাইমত মেলি সিহঁতক বাহিৰা বন বাত খাই বৈয়ো ডাঙৰ হয় উন্নত পৰ্যায়ৰ কণী আনি দেশীৰ লগত উমনি দিয়ালেও আমাৰ উন্নত পৰ্যায়ৰ পোৱালি আমি প্ৰডাকশ্যন পোৱা যায় সেই তেনেধৰণে এনেকুৱা উন্নত পৰ্যায়ৰ সঁচ আনি আমাৰ নিজৰ ঘৰত পোহনীয়া হাঁহ কুকুৰাক আমি উমনি দিওঁ উমনি দি পোৱালি উলিয়াই আমি ভালধৰণে পালন কৰি আমাৰ গৃহস্থী সংসাৰত সকলোখিনি মানুহে সেই হাঁহ কুকুৰাৰপৰাও অকণমান জীৱন নিৰ্বাহ কৰিব পাৰে সিহঁতক যত্ন ল'লে সিহঁতিও বেমাৰ আজাৰৰপৰা মুক্ত হৈ থাকে সেইকাৰণে সকলোৱে আমি হাঁহ পালন হওক কুকুৰা পালন হওক এইবিলাকক আমি যত্ন লোৱাটো কৰ্তব্য এনেধৰণে আমি বিভিন্ন ধৰণৰ যত্ন লৈ হাঁহ কুকুৰা পালন কৰি আজি আমি বিকি কিনি দুটকা অৰ্থ উপাৰ্জন কৰিব পাৰিছোঁ আৰু ভৱিষ্যতেও আহি থকা প্ৰজন্ময়ো এইবিলাক দেখি তেওঁলোকেও যাতে ভৱিষ্যতে এখন ডাঙৰ ডাঙৰ ফাৰ্ম খুলি আগুৱাই যাব তাৰ বাবেও মই আশীৰ্বাদ কৰিছোঁ সকলোখিনি যেন ভবাৰ দৰেই সকলোৱে যেন আগুৱাই যায় আৰু এই হাঁহ কুকুৰা পালন কৰি মানুহ বহুতো জীৱিকা উৎপাদন কৰিছে আৰু উন্নত পদ্ধতিৰ উন্নত ধৰণে হাঁহ কুকুৰা আনি সকলোখিনি পালন কৰি মানুহে নিজৰ নিজৰ ঘৰ সংসাৰ চলাইছে আৰু সকলোৱে এনেধৰণেই হাঁহ পালন কুকুৰা পালন কৰি কণী বিকিও তাত হাঁহৰ কণী হওক কুকুৰা কণী হওক বিকি পইচা ধন আৰ্জন কৰিব পাৰিছে আৰু তেনেকৈ কিছুমান দৰিদ্ৰ সীমাৰেখাৰ মানুহে হাঁহ কুকুৰাৰ ওপৰতে নিৰ্ভৰ কৰিও চলি আছে এনেকৈ সকলোৱে যাতে হাঁহ পালন কুকুৰা পালন কৰি বিভিন্ন প্ৰকাৰে আগুৱাই গৈছে ভৱিষ্যতে অহা প্ৰজন্মই যাতে এনেকৈ হাঁহ পালন কৰি কুকুৰা পালন কৰি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ফাৰ্ম বনায় দেশী কুকুৰাও ফাৰ্ম বনাই আজিকালি বিভিন্ন ধৰণৰ ধন উপাৰ্জন কৰিছে আৰু তেওঁলোকক যত্ন লৈ তাত এটা কণীৰপৰা টাইমত সৰুৰ পোৱালিৰপৰা ডাঙৰ কৰালৈকে যেতিয়া কণী পাৰিব হয় তেহেঁতক এটি এটি খোং দৰকাৰ হয় সেই খোংটো তৈয়াৰ কৰি নিজৰ সিহঁতৰ জেগাত দিলে সিহঁতি নিজে উঠি কণী পাৰে আৰু সেই কণী উন্নত পৰ্যায়ৰে হওক বা এই ঘৰুৱাই হওক সকলোখিনি প্ৰডাকশ্যন ৰাখি আমি গৃহস্থীসকলে সেই কণী আমি উমনি দিওঁ উমনি দি বিভিন্ন ধৰণৰ পোৱালি উলিয়াই সিহঁতৰ জনসংখ্যা বৃদ্ধি কৰোঁ সেই বৃদ্ধি কৰাৰ ফলত আমাৰ তাত তেতিয়া বিক্ৰী তাৰ দুপইচা আমি আৰ্জন কৰিব পাৰোঁ আৰু সেই অৰ্থৰে আমি ঘৰ পৰিচালনা কৰিব পাৰোঁ তেনেকৈ আমি হাঁহ কুকুৰা পালন খুব উজুও পায় আৰু কষ্ট কৰিলে মানে সেই হাঁহ কুকুৰাই আমাক সফল সফল কৰে সেইকাৰণে আমি সকলোৱে হাঁহ পালন বা কুকুৰা পালন কৰাটো উচিত ইয়াকে আমি হাঁহ পালন কুকুৰা পালন এইবিলাক সৰু পোৱালিৰপৰা ডাঙৰলৈকে ঠাণ্ডা আৰু গৰম ছিজনকেইটাত অলপ সিহঁতৰ ৰোগ ব্যাধি হয় সেই ৰোগ ব্যাধি প্ৰতিষেধকৰ বাবে আমি বেজী আৰু বিভিন্ন ধৰণৰ ঔষধ কিনি আনি তেহেঁতক টাইমত গৰমপানী বনাই খুৱাব লাগে গৰমপানী বনাই খুৱাই তাৰ লগত মিহলাই দিলে সিহঁতি সেই বেমাৰৰপৰা আৰোগ্য পায় আৰোগ্য় পোৱাৰ পাছত তেওঁলোকক আমি ভালধৰণে সিহঁতি খোৱা বোৱা কৰিলে আকৌ জি উঠে ইয়াকে আমি বিভিন্ন ধৰণৰ কামত আমি বিভিন্ন ধৰণৰ হাঁহ কুকুৰা পালন কৰাত আমি সকলোৱে ব্যস্ত হৈ থাকোঁ হাঁহ কুকুৰা মোহনীয় ঘৰখনত হাঁহ কুকুৰা এটা থাকিলে আমাৰ ভাল লাগে আৰু হাঁহ কুকুৰা পোহাসকলে হাঁহ কুকুৰা নাথাকিলে মনত অকণমান বেয়াও লাগে কাৰণ সদায় ঘৰৰ ধান চাউলকেইটা হাঁহ কুকুৰাকেইটাক চটিয়াই দি সকলোৱে পুৱা গধূলি দেখিলে মনটো আনন্দ উল্লাস লাগে সেইকাৰণে সদায় হাঁহ কুকুৰা মানুহৰ মৰম চেনেহৰ ওপৰতেই ডাঙৰ দীঘল কৰে দেশী হাঁহ কুকুৰা প্ৰায় গাঁও ঘৰত দেশী হাঁহ কুকুৰাই বেছি গাঁৱৰ মানুহে পোহে কিন্তু আজিকালি উন্নত ধৰণৰ কুকুৰা আৰু হাঁহ পুহিবলৈয়ো গাঁৱৰ মানুহে শিকিছে আৰু ডাঙৰ ডাঙৰ ফাৰ্ম খুলিছে সেই ফাৰ্মবিলাকত বিভিন্ন ধৰণৰ হাঁহ কুকুৰা দেখিছোঁ আৰু সেই উন্নত পদ্ধতিৰ হাঁহ কুকুৰা আনি আমাৰ গাঁৱলীয়াসকলেও প্ৰডাকশ্যন কৰি পোৱালি পোৱালি উলিয়াইছে আৰু সেই পোৱালীয়ে আমাৰ পাছৰ প্ৰজন্মত আকৌ উন্নত পোৱালিয়ে আমি পাইছোঁ এনেকুৱা এনেকুৱা পোৱালি হাঁহ কুকুৰা পোৱালি সৰুতে বৰ মৰম লাগে সিহঁতৰ সেই হাঁহ কুকুৰা প্ৰডাকশ্যনটোৱে আমাৰ মনৰ আনন্দত সকলোৱে নিজৰ নিজৰ গৃহত গাঁৱৰ মানুহে পোহে আৰু পোহাৰ বাবে তেওঁলোকে পুৱা গধূলি টাইম টাইমত টাইমত খোৱা বোৱা দি থাকে আৰু সকলোৱে টাইমত খায় আৰু নিজৰ নিজৰ গড়াল দেখুৱাই দিলে সিহঁতি বুজি পায় নিজৰ গড়ালত ৰাতি সোমাই থাকে আৰু সেই কণী পৰা টাইমতে অকণমান নিজৰ নিজৰ এটি এটি খোং দি দিলে কুকুৰাই উঠি নিজৰ কণী পাৰে আৰু কণী পৰাৰ পাছত দহটা বাৰটা পোন্ধৰটা এনেধৰণে পাৰি নিজৰ খোঙত কণী থাকিলে উমনি লয় উমনি ল'লে তাৰপৰা পোৱালি ওলায় পোৱালি ওলোৱাৰ পিছত আমাৰ সকলোৱে সেই পোৱালি লালন পালন কৰি ডাঙৰ দীঘল কৰি ঘৰত পোহে পোহা কুকুৰা দেশী কুকুৰাৰ সোৱাদটো বেলেগ আৰু সেই সোৱাদৰ বাবে সকলোৱে মনৰ আনন্দ উল্লাসেৰে এসাঁজ পিকনিক বা বনভোজ খাবলৈ গ'লে সকলোৱে ঘৰুৱা হাঁহ কুকুৰাহে বিচাৰি ফুৰে আৰু বৈজ্ঞানিক পদ্ধতিতকৈ ঘৰুৱা হাঁহ কুকুৰাবিলাকৰ সোৱাদটো বেলেগ